তেতিয়া মানে এক মানে কাঠ পাবা তুমি হোলোং তাৰপিছত শাল শাল কাঠ আৰু অলপ মানে হেৰি কৰি চেগুন কাঠো পাবা অঁ এতিয়া ও

চপা চপা চপা কাঠো পাবা অঁ পাবা অঁ

অঁ এইবিলাক অসমতে পায় অঁ তাৰপিছত আকৌ হেৰি কাঠটো অলপ ভাল দেই সেইটো এইখিনি এইটো এইটো চাম কঁঠাল বুলি কয়যে এ নাম

গতিকে তুমি ধৰা দৰ্জা কি কি বনাব পাৰিবা তাৰপিছত এইটো এই হুলুং গছো পাৰিবা সেইটো কি মানে এইটো দৰ্জা আৰু এইটো হেৰি এইটো ফাৰ্ণচাৰৰ কাৰণে হ'ব ভালো হেৰি চোফা অঁ অঁ অঁ অঁ অঁ পাবা পাবা অঁ অঁ ঠিকে ঠিকে কৰিলা মানে বেটৰ অঁ সেইটোতো

অঁ অঁ অঁ অঁ অঁ ঠিক আছে হ'ব